এসপ্তাহ আগতে ফ্লিপকাৰ্টৰ পৰা দিয়া অৰ্ডাৰটো আজি আহি পালে অৰ্ডাৰটো আছিল বাৰ তেৰ বছৰীয়া ছোৱালীৰ বাবে এযোৰ ছেণ্ডেল কিন্তু অৰ্ডাৰটো পাই মই খুবেই অসন্তুষ্ট কাৰণ ছাৰ্টত দিয়া মতেই মই মোৰ ছেণ্ডেলযোৰ অৰ্ডাৰ দিছিলোঁ কিন্তু অৰ্ডাৰটো ছাৰ্টত দেখুওৱা ছাইজতকৈ দুই ছাইজে ডাঙৰ আহিল গতিকে ফ্লিপকাৰ্ট ৰ্কমীক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অনতিপলমে মোৰ অৰ্ডাৰটো ৰিপ্লেছ কৰি যিটো ধৰণে মই বিচাৰিছিলোঁ সেই জোখমতে মোক দি যায়হি আৰু যদি তেওঁলোকে তেনে কৰিব নোৱাৰে তেন্তে অনতিপলমে যেন মোক মোৰ পইচাটো ঘূৰাই দিয়ে তেওঁলোকে যাতে আগলৈ এনে কোনো কাম নকৰে যিমতে আমি জোখ দিওঁ বা যিটো বস্তু বিচাৰোঁ গ্ৰাহকে বিচৰামতেহে যেন তেওঁলোকে বস্তু পঠিয়ায়